মই এখন ফেন কিনিছিলোঁ উষা উষা ফেনখন মানে ভালেই আৰু তাতোতকৈ ভাল এখন ফেন মানে ওলাই আছে এতিয়া আকৌ প'লিকেপ বুলি কয় প'লিকেপ ফেনখন মানে বেছি ভাল আৰু